হেল্ল' এইটো ক'ত লাগিছে বাৰু নাম্বাৰটো খোৱাঙত লাগিছেনে অঁ আপোনালোকৰ চাইকেল দোকান এখন আছে নি অঁ আপোনালোকৰ দোকানখনত কি কি ধৰণৰ চাইকেল পাম বাৰু অঁ মোক এখন চাইকেল লাগিছিলে মানে হেৰি ৰেঞ্জাৰ চাইকেল এখন আপোনালোকৰ তাত কিমান কিমান দামৰ পৰা চাইকেলবিলাক আছে বাৰু মোক ইমান দামীও নালাগে বাৰু মোক চাৰি হেজাৰ মানৰ এখন চাইকেল লাগিছিলে নেপাম নেকি অঁ চাইকেলবিলাক বহুত দামী হৈ' গ'ল ন

আপোনাৰ দোকানখন কেইটাৰ পৰা কেইটালেকে খোলা থাকে অঁ অঁ আপোনাৰ যোনদিনা গ'লেও পাম নহয় অঁ অঁ যাম বুলি ভাবিছোঁ মোক এখন চাইকেল প্ৰয়োজন হৈছিলে মানে চাইকেলখন মোক লাগিছিলে মানে সেই কাৰণে মই ৰাতিপুৱা মানে মৰ্ণিং ৱাক কৰিবৰ কাৰণে এখন ৰেঞ্জাৰ চাইকেল লাগিছিলে অঁ আপোনাৰ মই পৰসিলে মানে যাম বুলি ভাবিছোঁ আপোনাৰ দোকানলে অঁ ঠিক আছে হ'ব দিয়ক তেনেহ'লে